আপোনাৰ দোকানত কি কি ফ ফল পাম দামটো কিমান কুঁহিয়াৰৰ দাম কিমান এডালত পঞ্চাছ টকা অ আমৰ দাম কিমান আম আম আছেনে এশ বিশ টকা অহ আপেল অলপমান দাম কম কৰি দিবনে অ অলপ বেছিকৈ লাগিছিল অ ঘৰত পূজা আছে এখন অ অ ৰহা ৰহাৰ পৰা কৈছোঁ অ হ'ব দিয়ক অ হ'ব অ কমলা ক বহুত ধৰিছে দেখোন অ হ'ব দিয়ক নাৰিকল আছে নেকি নাৰিকল ঘৰচীয়াটোৰ দাম কিমান এই দামটো বহুত হৈছে এই এইটো ভাল নহয় ইমান এটা

হয় দে হ'ব দিয়া